নমস্কাৰ দাদা মই শোণিতপুৰ জিলাৰ পৰা ম মনালিছা বৰাই কৈছোঁ হয় আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা মই খাদ্য অৰ্ডাৰ কৰিব বিচাৰিছিলোঁ আচলতে মোৰ বন্ধু বান্ধৱীসকল আহিব এটা পাৰ্টীৰ ব্যৱস্থা কৰিছোঁ দুদিনমান পিছত তাৰ কাৰণে খান অলপ খাদ্য় অলপ সৰহকৈ খাদ্য অৰ্ডাৰ কৰিব লগা আছিলে হয় আপুনি আপুনি আপোনালোকৰ মই মেন্য়ুখন চাইছোঁ তাত কি কি আছে সেইখিনি মই চালোঁ মই খুব সম্ভৱ বিৰিয়ানীয়ে অৰ্ডাৰ দিম ছাগে বিৰিয়ানী আপোনাৰ দম বিৰিয়ানী যোনটো তাৰে ফুল ছাগে আপোনাৰ পাঁচ ছজনমান মানুহৰ কাৰণে তিনি কেজি হিচাপে আপোনালোকে লয়তো তিনি কেজিমানে হৈ যাব মোৰ মতে আপুনি দামটো কেনেকৈ লয় ক'ব পাৰিব নেকি মোক হয় আচ্ছা হয় পাৰ প্লেট দুশ ত্ৰিছ টকাকৈ ন হয় ঠিক আছে তেন্তে আপুনি হেৰি কৰক আচ্ছা আচ্ছা পাৰ কিলো হয় পাৰ কিলো তিনি দুশ ত্ৰিছ টকাকে যদি তেন্তে তিনি কেজিয়ে দি দিয়ক তিনি কিলোৱে দি দিয়ক আৰু আপোনাৰ মিঠাই আপোনাৰ কি কি হ'ব বাৰু হয় মিঠাই আপোনাৰ লালমোহন হয় যদি মিঠাই আপুনি দি দিব মিঠাই দহ দহ পিছ কৰি দিয়ক হয় ডেলিভাৰী আপোনাৰ মোৰ এড্ৰেছটো আপোনাক পঠাই দিম আপোনাৰ মিছন চাৰিআলি ওচৰতে আপোনাৰ ডনবস্কো যোনখন কলেজ আছে তাৰ ওচৰতে হয় হয় হয় মোক দুই আগষ্টৰ কাৰণে লাগে হয় গোটেইখিনি মিলাই এনেই ট'টেলটো কিমানমান হ'ব বাৰু কিবা এটা কম কৰি ধৰিব আৰু যিহেতুকে গোট সৰহকৈ অৰ্ডাৰ কৰিছিতো হয় হয় হয় ঠিক আছে দিয়ক তেন্তে অৰ্ডাৰটো আপুনি লৈ লওঁক হয় হয় ঠিক আছে ডেলিভাৰী দি দিব